গছপুলিসমূহৰ বিষয়লৈ মই থুলমূলকৈ ক'বলৈ ওলাইছোঁ আচলতে গছপুলি ঠাণ্ডা দিনৰ বা গৰম দিনৰ বেলেগ বেলেগ গছপুলি থাকে কিছুমান হয়তো ঠাণ্ডা দিনত ঠাণ্ডা দিনৰ যিবোৰ গছপুলি সেইবোৰ ঠাণ্ডা দিনতহে ভালকৈ হয় গৰম দিনত সেইখিনি অলপ বিশেষৰূপে আমি কেয়াৰ ল'ব লাগে ধৰ গৰম দিনৰ যিখিনি গছ সেইখিনি ঠাণ্ডা দিনত অলপ বেছি কেয়াৰ ল'ব লগা হয় গতিকে তেনেকৈ যদি চাবলৈ যাওঁ আমি কিছুমান গছৰ খুব কম কেয়াৰ লাগে গতিকে যেনে জবা হওক বা গোলাপ হওক বা কিছুমান তামোল গছ হওক বা ফল মূলৰ গছ হওক সেইখিনি অলপ কেয়াৰটো অলপ কম লাগে আৰু ধৰক এতিয়া ছাকুলেনটছ হওক বা কেকটাছ হওক এইবোৰৰ কেয়াৰবোৰ বেলেগ ছাকুলেণ্টৰ ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ ছাকুলেণ্টৰ এটা নিজৰ গাতে পানী থাকে গতিকে ছাকুলেণ্টত যদি বেছি পানী দিয়া হয় বা অত্যাধিক পানী দিলে ছাকুলেণ্টবোৰ মৰি থাকে আৰু ছাকুলেণ্টৰ ক্ষেত্ৰত ঠাণ্ডা দিনত আৰু গৰম দিনত এই বস্তুটো দুটা বেলেগ বেলেগ ধৰণে আমি কেয়াৰ ল'ব লাগে ছাকুলেণ্টৰ যিটো মিডিয়া বা যিখিনি মাটি ব্যৱহাৰ কৰা হয় সেইখিনি গৰম দিনত বদলি কৰিব লাগে আকৌ ঠাণ্ডা দিনতো তাক বেলেগ ধৰণে বদলি কৰিবলগীয়া হয় ঠাণ্ডা দিনত হয়তো ক'ক'পিট দি মেলি আমি ৰাখিব পাৰোঁ কিন্তু গৰম দিনত হয়তো আকৌ তাৰ মানে পানী ৰখাৰ যিটো পৰিহাৰ বা কেপাচিটি সেই কেপাচিটিটো অনুযায়ী আমি মাটি বদলি কৰিবলগীয়া হয় ফল মূল ফল মূল গছৰ ক্ষেত্ৰত ফল মূলৰ ইমান খুব বেছি কেয়াৰ ল'ব নালাগে যদিও অমিতা গছত পানী দিয়াৰ খুবেই প্ৰয়োজন পানী নিদিলে তাৰ ফল অমিতাটো খুব ডাঙৰ নহয় এটা সীমিত অৱস্থাতে সি সীমিত আকাৰৰহে হয় গতিকে তাক ডাঙৰ কৰিবলৈ বা তাৰপৰা আমি বেছি ৱেইট পাবলৈ আমি তাক দৈনন্দিন পানী দিয়াৰ খুবেই প্ৰয়োজন আৰু বিশেষকৈ কিছুমান গছ আছে যেনেকৈ বগানভিলা বগানভিলা খুব ধুনীয়া এবিধ ফুল আৰু বগানভিলা গৰম দিনত ফুলে আৰু বগানভিলাৰ খাদ্যই হৈছে সূৰ্য্যৰ যিটো ৰ ৰশ্মি গতিকে সেই বস্তুটো আমি ধ্য়ান দিব লাগে কিন্তু পানী বগানভিলাই খুব বেয়া পায় বাৰিষাৰ সময়ত সেই বগানভিলাৰ গছবোৰ যাতে পানী পানীৰ পৰা বচাই ৰাখিব লাগে আমি সেই সময়ত বগানভিলা গছবোৰ এনেকুৱা ঠাইত থ'ব লাগে য'ত নেকি তেওঁলোকে পানী নাপায় আৰু বগানভিলা যিবোৰ কাটিং কৰা যায় সেইবোৰ প্ৰায় বাৰিষাৰ সময়তে কৰা যায় আৰু সেই সময়ত কাটিং কৰাৰ পিছত কিন্তু তেওঁলোকক ৰ'দ পালে লাহে লাহে অতি সোনকালে ডাঙৰ হৈ আহে তাত বৰ বেছি পৰিমাণৰ সাৰ বা জৈৱিক সাৰেৰে হৈ যায় তাক কোনো বজাৰৰ পৰা ক্ৰয় কৰি আনি ইউৰিয়া বা নাইট্ৰজেনৰ কাৰণে ইউৰিয়া বা প'টেছিয়াম এই বস্তুবোৰ নিদি আমি ঘৰৰে যিখিনি জৈৱিক সা জৈৱিক সাৰ আছে সেইখিনি প্ৰয়োগ কৰাটো প্ৰয়োজন আৰু গোলাপৰ কথা গোলপ গোটেই বছৰটোৱে ফুলে কিন্তু গোলাপকো সেয়ে এটা নিৰ্দিষ্ট ৰ'দৰ যিটো ৰশ্মি বা ৰ'দৰ সেই পোহৰটো লাগে আচলতে গতিকে গোলাপকো সেই এটা সময়ত আমি তাক অকণমান বচাব লাগে ডাঙৰ নোহোৱালৈকে আচলতে এটা সময়ত ডেৰ দুবছৰ হৈ যোৱাৰ পাছত গোলাপৰ বা বগানভিলাৰ কেয়াৰ অকণমান আমি কম ল'লেও হয় কাৰণ তেওঁলোকৰ যিটো ৰুট ছিষ্টেম সেইখিনি এটা সময়ত গৈ যেতিয়া গজগজীয়া হয় তেতিয়া আমি অকণমান অকণমান কমকৈ চালেও হয় গতিকে এইখিনি আমি মন কৰিব লাগিব যে গৰম দিনৰ গছ ঠাণ্ডা দিনৰ গছ এইকেইটা দুটা আমি উলিয়াই ল'ব লাগে তেনেকৈ যেনেকৈ কেয়াৰ ল'ব লাগে সেইটো অনুপাতত কেয়াৰ লৈ থাকিলে গছখিনি ধুনীয়াকৈ ডাঙৰ হৈ আহে আৰু পৰিৱেশ সুন্দৰ কৰি তোলে